মই দোকানলে মই ব্যৱসায় মানে ৰাতিপুৱা নটা বজাত মই দোকানলে যাওঁ দোকান ৰাতিপুৱা ল'ৰা স্কুললে উলিয়াই পঠিয়াই খোৱাই বোৱাই ল'ৰাটো স্কুললে আঠটা বজাত স্কুললৈ উলিয়াই পঠিয়াওঁ আৰু মানুহজনকো খোৱাই বোৱাই আজৰি কৰি মই নটা বজাত দোকানলে যাওঁ অ তাৰপৰা নটাত মই দোকানলে গৈ চাৰিটালৈকে মই দোকানত থকা হয় তাৰপিছত চাৰিটা বজাত মই ঘৰলে আহোঁ চাৰিটা বজাত ঘৰলে আহি আকৌ ঘৰত যিকোনো বাচন ধোৱা ঘৰ সৰা সেইখিনি কাম মই কৰোঁ তাৰপিছত চোতাল শাৰী গধূলি আকৌ পাঁচটা বজাত বা চাৰে পাঁচটা বজাত মই ধূপ চাকি লগাওঁ ঘৰত ধূপ চাকি দিয়াৰ পিছত লাহেকে চাৰে ছটা ছটা সিমানখিনিত সিমানখিনি সময়ত চাহ খাওঁ চাহ খাই ল'ৰাটো কিতাপত বহাই মই ল'ৰাটোৰ লগতে অলপ দেৰি কিতাপত কিতাপৰ টেবুলৰ ওচৰতে মানে বহি থাকোঁ ল'ৰা পঢ়াওঁ তাৰপিছতে ল'ৰা পঢ়াৰ পিছত লাহেকে মই আঠটা নটা বজাৰত লাহেকে পাকঘৰত সোমাওঁ পাকঘৰত সোমাই লাহে ধীৰে ভাত ভাত ৰান্ধি নটা চাৰে নটা বজাত ভাত খোৱা হয় আৰু খাই মেলি তেনেকৈ সময় উলিয়াওঁ আৰু এতিয়া যিহেতু দোকানলেতো বহু দেৰিকে গ'লেওতো নহ'ব সেইটো কাৰণে দোকানলে ৰাতিপুৱা খৰধৰকৈ উঠোঁ ৰাতিপুৱা চাৰিটাত উঠা হয় চাৰিটাত উঠি চোতালে ঘৰে সাৰি সেইখিনি বাহি কাম বন কৰি গা পা ধুই মানে ধূপ চাকি গোঁসাই ঘৰত ধূপ চাকি লগাই ভাত পানী বনাই ল'ৰাক খোৱাই বোৱাই স্কুললে পঠিয়াই মানুহজনকো খুৱাই বোৱাই আজৰি কৰি নটা বজাত দোকান পাওঁগে আৰু আকৌ দোকানত গৈও দোকান চাফা কৰিব লাগে ঝাৰু দিব লাগে ঝাৰু দি দোকানতো চাকি ধূপ লগাই ধুনীয়াকৈ দিনটো চাৰিটালৈকে দোকানতে থাকোঁ দোকানত থকা পিছত চাৰিটা বজাত দোকান বন্ধ কৰি ঘৰলে আহোঁ ঘৰলে আহি সেইখিনিয়ে আৰু কাম কৰি কৰি মেলি সময়খিনি ঘৰলে অহাৰ পিছত সেই চাৰিটা বজাত যেতিয়া ঘৰলে আহোঁ আকৌ সেই পুনৰ ৰাতিপুৱা কৰা একেখিনি কামকে ওলায় ঘৰ সৰা চোতাল সৰা বাচন ধোৱা তেনেকুৱা কামখিনিয়ে ওলায় বাৰু তাৰপিছত সেইখিনি কাম কৰি গধূলি আকৌ সেই চাকি ধূপ দিব লাগে তেনেকৈ দিনটো পাৰ হয় বা আকৌ গধূলি চাকি ধূপ দি চাহ তাহ খোৱাই সেইখিনিয়ে কাম আৰু